অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজীৰ দৰে আন ভাষাৰ দাৰা প্ৰভাৱিত হৈছে নোহোৱাকৈ থকা নাই অসমীয়া ভাষাত আপোনালোকে সদ্যহতে আজিকালি দেখিবলৈ পোৱা যায় হিন্দীৰ সংমিশ্ৰণ লগতে অন্যান্য কিছুমান অৰ্থ নোহোৱা শব্দৰ সংমিশ্ৰণ আৰু লগতে বাংলা ভাষাৰো সংমিশ্ৰণ সঘনাই দেখিবলৈ পোৱা যায় লগতে আজিকালি দেখিবলৈ পোৱা গৈছে কিছুমান এনেকুৱা ধৰণৰ শব্দ বাক্যৰ মাজে মাজে ব্যৱহাৰ হয় যিখিনি শব্দৰ কোনো অৰ্থই নাই উদাহৰণস্বৰূপে বে কি এনেকুৱা ধৰণৰ কিছুমান শব্দ অনাহকতে অসমীয়া ভাষাৰ মাজত সোমাই পৰিছে